হয় মই যোৰহাট হয় কওক

হয় হয় নিশ্চয় পাব আপোনাক কোনটো জেগাত লাগিছিলে মানে আপোনাক কোনটো ডেটত লাগিছিলে কোনটো তাৰিখত লাগিছিলে আপোনাক হয় নেকি নিশ্চয় পাব অকল আপোনালোকক অকল আপোনালোকে অকল পাৰ্কখনে ঘূৰিব ন' অকল অকলকে পাৰ্কখনে ঘূৰিবনে আপোনাৰ তেখেতৰ লগত আপুনি খোৱা বোৱাও ব্যৱস্থাও দিব লাগিব হয় নেকি আপোনাৰ দহ হাজাৰমান টকা লাগিব মোক আগতে আপুনি কনফাৰ্মেশ্যনটো দি দিব

বনাব ধন্যবাদ